মানৱ জীৱনৰ লগতে জীৱ জন্তু চৰাই চিৰিকটি সকলোৱে অতি প্ৰয়োজন আমি মানুহ হৈ চৰাইক বা জীৱজন্তুক সদায় আকৰ্ষণ কৰাৰ বাবে চেষ্টা কৰিব লাগে মই মোৰো ঘৰৰ চোতালত জীৱ জন চৰাইকেইটাক অন্ততঃ আকৰ্ষণ কৰাৰ কাৰণে সদায় পানীৰ পাত্ৰ ৰাখোঁ আৰু তেওঁলোকক ৰাতিপুৱা অন্ততঃ সৰু সুৰা খাদ্য যেনে চাউল হওক বা অন্যান্য খাদ্যই হওক চতিয়াই দিওঁ আৰু তাৰফলত তেওঁলোকে আহে আৰু তেওঁলোকে আনকি মোৰ ঘৰৰ বিভিন্ন ঠাইত বাহ পাতি বাস কৰি তাৰপৰাই আকৌ চৰাইৰ সৃষ্টি কৰিছে গতিকে মানৱ জীৱনলৈকে চৰাইটো অতি প্ৰয়োজন বুলি আমি ভাবোঁ আৰু তেওঁলোকক পাৰিলে অন্ততঃ পানী ৰাখি খাদ্য ৰাখি আমি সহায় কৰিব লাগে তেতিয়াহ'লে ভগৱানক আচলতে আমি ভালপোৱা যেন হ'ব এই আমি চৰাই যিমানেই আপডাল কৰিম তেতিয়াহ'লে আমাৰ পৰিৱেশো কিছু প্ৰদূষণমুক্ত হ'ব সেইকাৰণে আটাইকে অন্ততঃ চৰাইৰ বাবে খাদ্য ৰখাৰ কাৰণে আমি অনুৰোধ জনালোঁ ধন্যবাদ